বিদ্যুতৰ পৰা আমি নিজেই সাৱধান হৈ থকাটো উচিত এতিয়া আপোনাৰ ফাগুন চ'ত ব'হাগ মাহত বৰদৈচিলা আহে বতাহ ধুমুহা সেইবিলাকৰ কাৰণে আপোনাৰ বতাহ আহিলেই কাৰেণ্টৰ তাঁৰ চাৰ ছিগে গছ চছ পৰি ছিগিব পাৰে সেইবিলাক আচলতে আমি নিজেই সাৱধান হৈ চলিব লাগিব পানী হ'লে বানপানী আহিলে কাৰেণ্টৰ পৰা আমি সাৱধান হৈ চলিব লাগে য'ত ত'ত কাৰেণ্টৰ তাঁৰ চাৰ ছিঙিব পাৰে আচলতে কাৰেণ্টৰ পৰা সা সাৱধান হৈ চলাটো আমাৰ নিজৰ কৰ্তব্য নিজে সাৱধান হৈ সাৱধানতা অৱলম্বন কৰি আমি নিজেই চলিব লাগিব